অ' মই যাম তাতে অ' অ' অ' যাম গাড়ী কি গাড়ী লৈছ'

অ' অ' ছিট খালী আছেনে নাই তাত হয় নেকি তেতিয়াহ'লে তিনিজন চাৰিজনমান মোৰ লগৰ লৈ যাম আৰু মোৰ মাহীক লৈ যাম অ' মোৰ মোৰ মাক ল'ম অ' মোৰ মাক লৈ যাম আৰু মোৰ সেই খুৰী যাব মই যাম আৰু ভা অ' ভাড়া কিমানমান হ'ব এজনৰ হয় নেকি আঢ়ৈশকৈ লৈছ' অ' অ' অ'

মই ওলাই ৰেদি হৈ থাকিম মই ৰেদি হৈ থাকিম অ'

অ' মোৰ মা যাব মাহী যাব খুৰী যাব খুৰী যাব মোৰ খুৰী যাব খুৰী যাব বান্ধবী এজনীক সুধি চাওঁ ৰ'ব যায় নাই গ'লেমানে তোমাক তোমাক মানে গ'লেমানে খবৰ দিম আৰু হা অ' অ' অ' অ' দিয়া হ'ব দিয়া অ' দিয়া